আমাৰ অঞ্চলত সকলো কেঁচুৱাকে সময়মতে ভেকচিন দিয়া হয় ভেকচিন দিয়াৰ পিছদিনাখন আশা বাইদেউসকলে ঘৰে ঘৰে গৈ থাকি গ'ল নেকি সুধি যদি থাকি যায় সেইসকলক আকৌ দিয়ে চৰকাৰে ডেট এটা ঘোষণা কৰে প্ৰায় দেওবাৰ দিনেই পেলাই আৰু বিভিন্ন অঞ্চলত বিভিন্ন কেম্প পাতে আৰু সেই কেম্পত ক'ৰবাত ফুৰিবলৈ গ'লেও কেঁচুৱা লৈ তাত ভেকচিন দিয়াৰ ব্যৱস্থা কৰে গতিকে আমাৰ অঞ্চলৰ সকলো কেঁচুৱাই ভেকচিন পোৱাটো নিশ্চিত